মই বাতৰি প্ৰায় সকলোবোৰেই পঢ়োঁ সাঁথৰ হওক কৌতুক হওক সকলোবোৰেই ভাল পাওঁ ভাল পঢ়োঁ আৰু ৰুটিন হিচাপে মই যিহেতু ৰাতিপুৱাই বাতৰি ৰাতিপুৱাই প্ৰায় পঢ়োঁ ৰাতিপুৱা দিয়েহি গতিকে মই ৰাতিপুৱাই পঢ়োঁ সকলোবোৰ